যুৱপ্ৰজন্ম কৃষিৰ বিষয়ে পৰামৰ্শ দিবলগীয়া বহুত আছে কাৰণ আমি আমি দেখি আহিছোঁ আমাৰ অসমীয়া মানুহ হওঁক অসমীয়া ল'ৰা ছোৱালী হওঁক দিনে দিনে আমাৰ কৃষি বৃত্তিটোৰ প্ৰতি সিহঁতৰ ইনটাৰেষ্টটো যথেষ্ট কমি আহিছে সিহঁতি আমাৰ অসমীয়া ল'ৰাবোৰে কি কথা নাজানোঁ কৃষি কৰিব নিবিছাৰে কিন্তু তাত গৈ এতিয়া আপুনি চাব পাৰে পাঞ্জাৱ হাৰিয়ানা এইবিলাকতোটো কৃষি ক্ষেত্ৰ আছে এইবিলাকৰ ল'ৰা ছোৱালীয়ে আজি কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ ইমান এটা ডাঙৰ ডাঙৰ ব্যৱসায় কৰি আছে এওঁলোকৰ কৃষি লগত জড়িত হৈ ইমান ধু ধুনীয়া এখন ঘৰ চলাই আছে গাড়ীয়ে ঘোঁৰায়ে ইমান এটা ইখ মানে এখন সুখৰ সংসাৰ চলাই আছে কিন্তু আমাৰ প্ৰজন্ম কৃষিৰ লগত একেবাৰে জড়িত হৈ থাকিব নিবিচাৰে মই সেই এটা কথাই ক'ব বিচাৰিম আজি এতিয়া আমাৰ চকুৰ সন্মুখত আমি এতিয়া পয়ত্ৰিছ টকা দি এক কেজি চাউল কিনিবলগীয়া হৈছে তাৰ ফলত বহুতো বহুত এনেকুৱা পৰিয়াল আছে যি নিকি পঁয়ত্ৰিছ টকা দি চা এমুঠি চাউল খাব নোৱাৰে গতিকে তেওঁলোকে ভোকতে ৰাতি বা দিন ৰাতি কটাবলগীয়া হৈছে তা তাৰ বিপৰীতে আমাৰ খেতি মাতিও আছে যথেষ্ট কিন্তু আমাৰ নৱপ্ৰজন্মবিলাকে কৃষিৰ প্ৰতি অকণো সজাগ হোৱা নাই মই তেওঁলোকক এটাই ক'ব বিচাৰিম আহক তেওঁলোকে কৃষি কৰক আৰু আজিকালি চৰকাৰেওটো বহুত সা সুবিধা দিছে কৃষি কৰিবৰ বাবে আমি আমি দেখি আছোঁ আমাৰ গাঁৱতে চৰকাৰী ভাৱে আমাৰ এগ্ৰিকাল্চাৰৰ পৰা আমাক এতি বৰ্তমান মানে বৰ্তমান সমস্যাটো হৈছে মানে পানীৰ লগটো কিছুমান প্ৰব্লেম আছে এতিয়া ধৰক বাৰিষা ছিজনটো বহুতো পথাৰ আমি এনেকুৱা দেখিছোঁ য'ত নেকি আমাৰ আজি এতিয়া বৰ্তমানলৈকে পানী নাই কি ফলত আমাৰ কৃষি ক্ষেত্ৰত বহুত বহুত গাঁও চহৰ পা পাছ পৰি আছে এতিয়ালৈকে কিছুমান এনেকুৱাও জেগা আছে ধৰক য'ত অ অতিপাত বানপানী সৃষ্টি বানপানীৰ ফলত কৃষি আপোনাৰ কৰা খেতিও আপোনাৰ মাৰ যোৱালিখিয়া হৈছে সেইটোটো আপোনাৰ ক'ব নোৱাৰি কাৰণ সেইটো আপোনাৰ নেচাৰেল বস্তু সেইটো আপোনাৰ নেচাৰেলি আপোনাৰ বানপানীটো হ'বই বানপানী হ'লে আমাৰ অনিষ্ট হ'বই কৃষি ক্ষেত্ৰত কিন্তু বহুতো এনেকুৱা গাঁও আছে য'ত নেকি এনেকুৱা যে গাঁও জিলা আছে য'ত নেকি পানীৰ অভাৱত খেতি কৰিবলৈ অসুবিধা হৈছে ধৰক মোৰ গাঁৱতে বৰ্তমান যথেষ্টখিনি পানী নাই যিমান আমাক এগ্ৰিকাল্ছাৰেল আমাক ধান বৰ্তমান ধান খেতি কৰিবলৈ যিমান পানীৰ প্ৰয়োজন হয় সেইখিনি মোৰ নিজৰ গাঁওখনতে এইখিনি প্ৰয়োজন পা সিমানখিনি পানী পৰ্য্যাপ্ত পৰিমাণে নাই কিন্তু এগ্ৰিকালছাৰে আমাক ছলাৰ ছিছটেমত এটা আপোনাৰ পানী আচ যোজনা দিছে পানী আঁচনি তাৰ ফলত আমি মানে কি হৈছে এতিয়া সেই যোজ আঁচনিৰ জড়িয়তে আমি নিজৰ খেতি পথাৰত পানী সংৰক্ষণ কৰি আমি খেতি কৰি আছোঁ তেনেকে এগ্ৰিকালছাৰ চৰকাৰী বহুত সুবিধা দিছে সেইখিনি সুবিধাও লওঁক নৱপ্ৰজন্মই আৰু লগতে কৃষি ক্ষেত্ৰতে কৃষি ক্ষেত্ৰখনো আগুৱাই নিয়ক যিহেতু কৰ্মই ধৰ্ম কৃষি নকৰিলে আমি খাম খাম কি আমি যদি সকলোৱে আজি পাঞ্জাৱ হাৰিয়ানাৰ পৰা চাউল খায় আছোঁ কাইলে যদি পাঞ্জাৱ হাৰিয়ানাই যদি আমাক চাউল নিদিয়ে আমি নিজে কি খাম গতিকে আমাৰ নৱ নৱপ্ৰজন্মক আহ্বান জনাইছোঁ তেওঁলোকেও এই কৃষি প্ৰতি অলপ সজাগ হওঁক কৃ কৃষি খেতি কৰিবলৈ পথাৰলৈ আহক এইখিনিয়ে মোৰ পৰামৰ্শ আৰু